মোৰ প্ৰথম বাছৰ ভ্ৰমণ বুলি ক'লে প্ৰথম অভিজ্ঞতা বুলি ক'লে মোৰ এটা কথাই মনত পৰিব দুহেজাৰ সোতৰ চন আছিল তেতিয়া মই ক্লাছ নাইনত পঢ়ি আছিলোঁ তেতিয়া বিদ্যালয়ৰপৰা ছাৰ বাইদেউসকলে শিক্ষামূলক ভ্ৰমণ এটা উলিয়াছিল শিৱসাগৰলৈ সকলো ছাত্ৰ ছাত্ৰীকে কৈছিল যিহেতু তোমালোক অহা বছৰ বিদ্যালয়ৰপৰা ওলাই যাবা সেইবাবে এইবছৰ তোমালোকক শিক্ষামূলক ভ্ৰমণ এটা লৈ যোৱা হ'ব শিৱসাগৰলৈ সকলোৱে বহুত ফুৰ্ত্তি পালোঁ যদিও ভয় এটা আছিল ঘৰত দিব বা নিদিয়ে যিহেতু ইমান দূৰলৈ কোনো দিনেই যোৱা নাই আৰু বাছৰ ভ্ৰমণ বুলি ক'লে যিহেতু মা দেউতাই ভয়ো কৰে কাৰণ সৰু আছিলোঁ তেতিয়া ঘৰৰপৰা পঠিয়াব নাই সেইটো ভয় আছিলে ছাৰ বাইদেউসকলে ক'লে তোমালোকে ঘৰত সুধি আহিবা মা দেউতাসকলক যে আমাক পঠিয়াব নাই আৰু ছাৰ বাইদেউসকল লগত যাব দায়িত্ব ছাৰ বাইদেউসকলৰ সেই কথাটো তোমালোকে জনাবা সেইদিনা আমাৰ ক্লাছ কৰাৰ উপৰি ফুৰ্ত্তি হে বেছি হৈছিল কাৰণ বিদ্যালয়ৰপৰা ক'ৰবালৈ যোৱা বুলি ক'লে কিমান হেঁপাহ কিমান ফুৰ্ত্তি হয়তো সেই কথা সকলোৱে জানে আৰু তাতে প্ৰথম অভিজ্ঞতাও আছে ক'ৰবাত ভ্ৰমণ কৰাতো তাতে ল'ৰা ছোৱালীসকলৰ লগত বৰ বিশেষ কিমান এটা আনন্দৰ পৰিৱেশ মই সেইটো আপোনালোকক বুজাই ক'ব ক'লেও মানে শেষ নহ'ব হয়তো তাৰপাছত পিছদিনা ঘৰলৈ গ'লো ঘৰত মই মাহঁতক সুধিলোঁ এনেকৈ বিদ্যালয়ৰপৰা শিক্ষামূলক ভ্ৰমণ এটা হ'ব যাব পাৰিমনে তেতিয়া মাহঁতে ক'লে ইমান দূৰ অকলে যাবি জানো তথাপি ছাৰ বাইদেউসকলে কৈছে যেতিয়া তেওঁলোকৰ কথাটো পেলাব নোৱাৰিম তাৰপাছত মাহঁতে ছাৰহঁতৰ লগত কথা পাতিলে আৰু ছাৰহঁতেও বুজাই মেলি দিলে এইটো বাধ্যতামূলক যিহেতু বিদ্যালয়ৰ সকলো শিক্ষক যাব আৰু ক্লাছ নাইনৰ সকলো ছাত্ৰ ছাত্ৰীকে লৈ যোৱা হ'ব মাহঁতেও হ'ব বুলি ক'লে আমি আৰু সেই দিনটো পালেহি ৰাতিপুৱাই সকলোৱে পাঁচমান বজাতে আহি বিদ্যালয়ত উপস্থিত হ'লো যিহেতু ক'ৰবালৈ যোৱা বুলি ক'লে ৰাতিটো টোপনিয়েই নেযায় আৰু সেইদিনাও আমি ৰাতিপুৱা সোনকালে সকলো ল'ৰা ছোৱালী আহি বিদ্যালয়ত পাঁচমান বজাত উপস্থিত হ'লো যিহেতু বিদ্যালয়ৰপৰা গাড়ীখন সাতমান বজাতহে ওলাই গৈছিল তথাপিও আমাৰ এক্সাইটেততে আমি সোনকালে আহি বিদ্যালয়ত পালোঁহি পাঁচমান বজাতে আমি বিদ্যালয়ত উপস্থিত হ'লোঁ ল'ৰা ছোৱালীবোৰো গোট খালে গাড়ীখন অলপ পলম হোৱাৰ বাবে আমি ৰৈ আছিলোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে লগতে ছাৰ বাইদেউসকলো ছাৰ বাইদেউসকলে কৈছিলে তোমালোকে এটা এটা টিফিন লৈ ল'বা যিহেতু আমি তাত পোৱা দেৰি হ'ব আৰু তেনেকৈ সকলোকে ঘৰৰপৰা কিবা অলপ বনাই বনাই টিফিন হিচাপে দি পঠিয়াইছিলে আমি বিদ্যালয়ত উপস্থিত হ'লো গাড়ীও পালেহি সকলো ল'ৰা ছোৱালী গোট খালে আমি সকলোৱে মাহঁতক সেৱা কৰি যাওঁ বুলি কৈ গাড়ীত উঠিলো যিহেতু মোক মা পাপা দুয়োজনে আগবঢ়াবলৈ আহিছিল গাড়ীত উঠাবলৈ আহিছিল বিদ্যালয়লৈ প্ৰথম যিহেতু যাম সিহঁতিও ভয় খাই আছিলে তথাপিও বাইদেউহঁত যোৱাৰ বাবে সাহসত পঠিয়ালে আৰু সকলো গ'লোঁ গাড়ীত উঠিলোঁ গাড়ীত উঠিবৰ সময়তে ভয়ো লাগিছিল ভালো লাগিছিল ল'ৰা ছোৱালীখিনিয়ে চিঞৰিছিলোঁ ছাৰ বাইদেউসকলে কৈছে উৎপাত নকৰিবি যিহেতু শিক্ষামূলক ভ্ৰমণ বেছি উৎপাত কৰি গ'লে বেয়া হ'ব আৰু আমাৰ সকলো ছোৱালীকে আগফালে বহিবলৈ দিছিল আৰু ল'ৰাখিনিক পিছফালে বহিব দিছিল আৰু আমাৰ মাজে মাজে শিক্ষকবোৰ বহি বহি গৈছিল ভাল লাগিলে কিছু ভাললগা অনুভৱ আমি ইয়াৰপৰা গ'লো গৈ গৈ ভাল লাগিলে আমি ইয়াৰপৰাই ছাৰহতঁৰ লগত ছাৰহঁতে দেশপ্ৰেমমূলক গীত লগালে আমি শুনি শুনি গৈ আছোঁ ছাৰসকলে এইটো কৈছে তাত গৈ পেলাই তহঁতি আমি য'ত যাওঁ তাতহে যাবি তাৰবাদে বেলেগ জেগাত নাযাবি যিহেতু তাত ডাঙৰ জেগা হেৰাই যোৱাও ভয় থাকে আৰু ল'ৰা ছোৱালীবোৰো সৰু যিহেতু উৎপতীয়াও আছিলোঁ ছাৰসকলেও ভয় কৰিছিলে আমি আৰু ছাৰ বাইদেউসকলৰ লগে লগে ঘূৰি ফুৰিছিলো আমি দেৰগাঁৱত গৈ চাহ খালোঁ দেৰগাঁও পাৰ হৈ আমি গৈ পেলাই শিৱসাগৰ পালোগৈ সঠিক সময়টো মই পাহৰিছোঁ যিহেতু সোতৰ চনৰ কথা মই এতিয়া গ্ৰেজ্যুৱেশ্যনো কমপ্লিট কৰিলোঁ সেই বাবে মই পাহৰিছোঁ আমি শিৱসাগৰ পালোগৈ তাত পাই মেলি আমি ৰংঘৰ কাৰেঙঘৰ শিৱদৌল সকলোবোৰ চালোঁ জয়মতী সেই শাস্তি দিয়া পথাৰখন ইত্যাদি মানে যিবোৰ চাব লাগে সকলোবোৰ আমি তাত চালোঁ ছাৰ বাইদেউসকলে আমাক এজন এজনলৈ দুজন ছাৰ বাইদেউ আগেদি আগত গৈছে আৰু দুজন ছাৰ বাইদেউ পিছত গৈছে ল'ৰা ছোৱালীখিনিৰ পিছত যিহেতু আমাক সকলোকে চাবলগীয়া হৈছে ছাৰ বাইদেউসকলে আমি চবেই শাৰী পাতি এজন এজনকৈ ভিতৰলৈ সোমাই গ'লো আৰু লগতে এখন বহী আৰু এটা কলমো লৈ গৈছিলোঁ যিহেতু ছাৰ বাইদেউসকলে কৈছিলে ইয়াত প্ৰয়োজনীয় বহুত কথা আমি ক'ম তহঁতি লিখি ল'ব লাগিব যিহেতু বিদ্যালয়ত এটা প্ৰজেক্ট হ'ব ইয়াৰ ওপৰত তাৰ ওপৰত আমি এইখিনি কথা বিদ্যালয়ত আকৌ পঢ়িমগৈ সেইবাবে আমি এখন এখন বহি আৰু এটা কলম লৈ গৈছিলোঁ সকলো ল'ৰা ছোৱালীয়ে আমি ল'ৰা ছোৱালীখিনিয়ে ছাৰ বাইদেউসকলক প্ৰশ্ন কৰি একেবাৰে আমনি লগাই দিছিলোঁ যিহেতু আমি জানিব বিচাৰিছিলোঁ সেইসকলৰ আহোমসকলৰ কথা কেতিয়া প্ৰতিষ্ঠা হৈছিল কেতিয়া সেই ৰংঘৰ কাৰেংঘৰ স্থাপিত হৈছিল ৰংঘৰৰ বিহুৰ কথা আমাক জনাইছিল ছাৰ বাইদেউসকলে সঁচাকৈয়ে অতুলনীয় এটা পৰিৱেশ চৰাইদেউ চালোঁ আমি ভাবিব নোৱাৰা এটা আনন্দ আনন্দৰ পৰিৱেশ যিটোক মই কেতিয়াও পাহৰিব নোৱাৰোঁ প্ৰথম অভিজ্ঞতা মোৰ আমি সকলো ফুৰি মেলি ল'লোঁ তাত ফুৰিলোঁ তাৰ বাহিৰৰপৰা তাৰ সেই জেগাবোৰ চাবলৈ মানুহ আহিছিল দেশ বিদেশৰপৰা ৰংঘৰ কাৰেংঘৰ চোৱাৰ হেঁপাহটো যিটো আছিল সেইটো হেঁপাহ আজিও মই পাহৰিব নোৱাৰোঁ দূৰ দূৰণিৰপৰা অহা মানুহবোৰক ছাৰ বাইদেউসকলে আমাক দেখাই দিছিল এইসকলে ৰংঘৰ কাৰেংঘৰৰ বিষয়ে জানিবলৈ আহিছে শিক্ষামূলক ভ্ৰমণবোৰ অকল আমি বুলিয়েই নহয় বেলেগ বেলেগ জেগাৰপৰাও সেইদিনাখনে চাৰি পাঁচখনমান গাড়ী আমি দেখিছিলো যিহেতু তাত শিক্ষামূলক ভ্ৰমণৰ বাবে চাৰি পাঁচখনমান গাড়ী তালৈয়ো আহিছিল বেলেগ বেলেগ স্কুলৰ ইষ্টুডেণ্টবোৰ দেখিছিলোঁ ভালো লাগিছিল ভয়ো লাগিছিল নতুন পৰিৱেশ নতুন অভিজ্ঞতা যিহেতু ইমান দূৰ ওলাই যোৱা কোনো দিনেই অভ্যাস নাছিল মা দেউতাৰ বাদে তেও ছাৰ বাইদেউসকলে আমাক যথেষ্ট গাইড দিছিল প্ৰতিজন ল'ৰা ছোৱালীকে বাছৰপৰা নামোতে বাছৰপৰা উঠোঁতে খোজ কাঢ়োঁতে শিক্ষকসকলে অধিক গুৰুত্ব দিছিল কেনেদৰে যাব লাগে সকলোবোৰ আমাক শিকাইছিল ছাৰ বাইদেউসকলে আৰু আমি চৰাইদেউত সকলোৱে মিলি এটা বনভোজ খালোঁ বনভোজ খাই মেলি আমি ঘৰলৈ ঘূৰি আহিলোঁ সেই পৰিৱেশটো ঘূৰি আহোঁতে কিন্তু আমি উৎপাত নকৰাকৈ থকা নাছিলোঁ আমি গাড়ীখনত গান লাগিছিল আমি নাচিছিলোঁ চব ল'ৰা ছোৱালীয়ে ছাৰ বাইদেউসকলে কৈছিলে নানাচিবি উৎপাত নকৰিবি তথাপিও ক'তনো শুনে ল'ৰা ছোৱালীসকলে আমি ঘূৰি আহোঁতে উৎপাত কৰিলোঁ ছাৰ বাইদেউসকলেও ফুৰ্ত্তি কৰিলে সকলোৱে গান গালে ছাৰেও গান গালে মেমেও গান গালে সকলোৱে গান গাই মেলি আহিলোঁ আৰু আমি প্ৰায় ঘৰ পাওঁতে আমাৰ দহ এঘাৰমান বাজিছিল যিহেতু ঘৰতো চিন্তা কৰি আছিল মেমহঁতে সকলো ষ্টুডেণ্টকে এজন এজনকৈ ঘৰত নমাই থৈ আহিছিল এই শিৱসাগৰ যোৱা এই মোৰ অভিজ্ঞতাটো জীৱনৰ প্ৰথম অভিজ্ঞতা বাছেৰে ভ্ৰমণ কৰাতো ইমান দূৰলৈ প্ৰথম যিহেতু বাছেৰে মই ভ্ৰমণ কৰিছোঁ তাতে শিক্ষামূলক ভ্ৰমণ ভাললগা এটা অনুভৱ ভাললগা এটা অভিজ্ঞতা ধন্যবাদ